যোৱা এক বছৰত হোৱা এক শেহতীয়া স্মৰণীয় ঘটনা বুলি ক'লে মই পি এইচ ডিত ছিট পোৱা দিনটোলৈকে মনত পৰে কাৰণ মই পি এই ডিত ছিট পাবৰ কাৰণে বহুত কষ্ট কৰিছিলোঁ মই দুবছৰ ধৰি প পঢ়া শুনা কৰিছিলোঁ কষ্ট কৰিছিলোঁ আৰু বহুত ইউনিভাৰ্চিটিত ট্ৰাই কৰাৰ পিছতো যেতিয়া মই পি এইচ ডিত ছিট পোৱা নাছিলোঁ তেতিয়া মই বহুত হতাশ হৈ পৰিছিলোঁ মই ভাগী পৰিছিলোঁ ভাবিছিলোঁ কেতিয়াও সপোন পূৰা নহ'ব পি এইচ ডি কৰা নহ'ব তাৰ পিছত মোৰ লগৰবোৰে মোক বহুতো উৎসাহ দিছিলে আকৌ মই মই ভাবিছিলোঁ যে মই আৰু পি এইচ ডিৰ আশা বাদ দিওঁ নকৰোঁ আৰু বেলেগ কিবা এটা ট্ৰাই কৰিব লাগিব তাৰ পিছত আকৌ লগৰবোৰে ক'লে শেষ বাৰৰ কাৰণে দি চা লাগি যাবওঁ পাৰে তেতিয়া মই শেষ বাৰৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটিত পি এইচ ডিৰ কাৰণে এপলাই কৰোঁ আৰু আনফৰ্চুনেটলি মই এম আই এল ডিপাৰ্টমেণ্টত পি এইচ ডিত ছিট পাই যাওঁ আৰু যেতিয়া মই খবৰটো পাওঁ যে পি এইচ ডিত মই ছিট পাইছোঁ তেতিয়া মই মোৰ তেতিয়া মই কান্দি দিওঁ কাৰণ ইমান মই বুজাব নোৱাৰিছিলোঁ যে মোৰ অনুভৱ কেনেকুৱা কেনেকুৱা এটা অনুভৱ এটা সপোন পূৰা হৈছে মোৰ আৰু সেই দিনটোয়েই মোৰ কাৰণে আটাইতকৈ স্মৰণীয় দিন কাৰণ ডক্টৰেট হোৱাৰ সপোন কাৰ ডক্টৰেট কৰাৰ সপোন বা ডক্টৰেট নামৰ আগত ডক্টৰেট লিখাৰ সপোন কাৰ নাথাকে আৰু কা সেই সপোন পূৰা কৰিবৰ কাৰণে মই দুবছৰ ধৰি পৰিশ্ৰম কৰিছিলোঁ কষ্ট কৰিছিলোঁ আৰু তাৰ ফলস্বৰূপে মই আজি গুৱাহাটী বিশ্ববিদ্যালয়ত পি এইচ ডিৰ স্কলাৰ হওঁ